মোৰ কিবা এটা বস্তু ভাল লাগিলে সেইটোকে আঁকিবলৈ সিদ্ধান্তটো লওঁ মোৰ থিম আঁকি ভাল পোৱা বস্তুটো হৈছে প্ৰাকৃতিক দৃশ্য মই প্ৰাকৃতিক দৃশ্য অংকন কৰি বৰ ভালপাওঁ কাৰণ প্ৰাকৃতিক দৃশ্যৰ যিদৰে ৰঙৰ থাকে সকলোবোৰ ৰং মিলি এক ধুনীয়া অংকনৰ সৃষ্টি কৰে লগতে নদী পাহাৰ গছ গছনি জীৱ জন্তু আদিবোৰৰ যি ৰোল থাকে সেই প্ৰাকৃতিক দৃশ্যত সেই প্ৰাকৃতিক দৃশ্য অংকন কৰি মই খুব ভালপাওঁ মই ছবি আঁকি ভালপোৱাৰ ইয়াৰ কাৰণটো হৈছে মই প্ৰাকৃতিক দৃশ্য যিকোনো এটা ক'ৰবালৈ গ'লে দেখিলে সেই বস্তুটো মই পেপাৰত কাগজত তুলি পেলাব বিচাৰোঁ সঠিকভাৱে নহ'লেও ট্ৰাই কৰোঁ বহুতখিনি চেষ্টা কৰোঁ যে এইটো সঠিকভাৱে ন'হলেও অলপ হ'লেও মিলে লগতে ছবি মোৰ প্ৰিয় বস্তু মই অংকন কৰি খুব ভালপাওঁ প্ৰাকৃতিক দৃশ্যৰ বাদেও মই মানুহৰ প্ৰটেইট অংকন কৰি ভালপাওঁ মই ট্ৰাই কৰোঁ সকলোবোৰ ক্লীয়াৰলি মিলে সেইবাবে মই চেষ্টা কৰি যাওঁ ছবি অংকনে মোক বহুখিনি শান্তি প্ৰদান কৰে যিটো টাইমত মই ষ্ট্ৰেছ চিন্তা আদিবোৰ কথা ভাবি থাকোঁ সেইটো টাইমত মই ছবি অংকন কৰোঁ তাৰ ফলত মোৰ মনটো আনফালে গুচি যায় লগতে মই ভাল অনুভৱ কৰোঁ আৰু সেইবাবে ছবি অংকন কৰি মই বৰ ভালপাওঁ